হয় শিক্ষকসকলে স্কুলত সৰু ল'ৰা ছোৱালীক আ কাৰ হ্ৰস্ৱ ই কাৰ দীৰ্ঘ ঈ কাৰ এইবিলাক শিকাব লাগে ভালকে শিকালেহে তেওঁলোকে আগলে এই সৰুতে যদি শিকি নেযায় তেতিয়া আগলেকে তেওঁলোকে ভালকে শিকিব নোৱাৰে সেয়েহে শিক্ষকসকলে যিটো শিকাই খুব ভালকে শিকাব লাগে আৰু শিক্ষকসকলক আগৰ শিক্ষকসকলৰ ইমান ট্ৰেইনিং নাছিলে আজিকালি শিক্ষকসকলৰ যিবিলাক ট্ৰেইনিং দিয়ে সঁচাকে নাচি বাগি ভংগীমাৰে ল'ৰা ছোৱালীবিলাক সৰু ল'ৰা ছোৱালীবিলাকক যেনে ধৰণে শিকাইছে সঁচাকে ল'ৰা ছোৱালীবিলাকে বহুতখিনি আগবাঢ়ি গৈছে এনে ধৰণে শিক্ষকবিলাকে শিকালে সঁচাকে তেওঁলোক ভৱিষ্যতে উজ্জ্বল হ'ব বুলি আমি ধাৰণা কৰিছোঁ আমি প্ৰত্যেক মাহত এবাৰ আমাক শিক্ষকসকলে স্কুললৈ মাতে আৰু তেওঁলোকে কেনেকে শিকাব লাগে সেইবিলাকো আমি শুনো আৰু তেওঁলোকক আমি কি বস্তুটো শিকাব লাগে সেইবিলাকো আমি প্ৰশ্ন কৰোঁ যিহেতু তেওঁলোকে ইংলিছত যদি সৰুতে সৰুৰ পৰা যদি ভালকে শিকাই যায় তেতিয়া ল'ৰা ছোৱালীখিনি আগলে ভুল নহয় আৰু অসমীয়াখিনিও যদি তেওঁলোকে আ কাৰ হ্ৰস্ৱ ই কাৰ ভালকে উচ্চাৰণবিলাক শিকাই যায় তেনে ধৰণৰ ল'ৰা ছোৱালীয়ে তাৰ মানে কোনোদিনে ভুল নকৰে বুলি আমাৰ ধাৰণা হয়